হেল্ল' অ' দাদা এইটো কাৰেং ধাবাত লাগিছে নি বাৰু হয় হয় মই এই আপোনাৰ ফুড অৰ্ডাৰ দিছিলো তাকে মানে এতিয়া পঠাই দিলে নেকি আপোনালোকে বাৰু নহয় নহয় মই মানে কথাটো মানে এইটো হ'ল যে মই অকণমান মানে ওলাই আহিলো ওলাই অহাৰ কাৰণে মই এতিয়া মানে বেলেগ এটা লোকেশ্যনত আছোঁ নহয় নহয় আপুনি যদি বেয়া চেয়া নাপায় তেনেহ'লে কাইণ্ডলি আপুনি আমাৰ মই এটা লকেশ্যন দিম তাত আপুনি পঠাই দিব পাৰিব নেকি হয় আপুনি নতুন নগৰ ওচৰতে পঠাই দিবচোন

হয় একো নাই মই ৰিচিভ কৰি ল'ম বাৰু

অ' অ' অ' নাই নাই সেইটো কি বুলি কয় আপোনালোকৰ একো হেৰি কৰিব নালাগে বাকী মানে মই আপোনাক ঠিকনাটো দি থৈ দিছো ঠিকনাটো মই দি দিছোঁ একো নাই একো নাই একো নাই হ'ব দিয়ক একো নাই ঠিক আছে